মোৰ পচন্দৰ লিখন শৈলী কবিতা কবিতা মোৰ এইকাৰণে ভাল লাগে যে কবিতাৰ যোগেৰে বহু কথা মানে শিকিব পাৰি আৰু বহু কথা জানিব পাৰি কবিতাই মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰে কবিতাই কিছুমানক এনেকুৱা কিছুমান কবিতা আছে সেইবিলাক আবৃত্তি কৰিলে আপোনাৰ চকু পানীয়ে ওলাই যাব পাৰে তাৰোপৰি মোক কাহিনীও কাল্পনিক কিছুমান কাহিনী কাহিনীও আছে কাহিনীও ভাল নলগা নহয় ভাল লাগে আৰু সেই কাহিনীবিলাক আজিকালি যিবিলাক মানে কাহিনী ওলায় আমাৰ কিছুমান ডেকাচামে যিবিলাক কাহিনী উলিয়াই সেইবিলাক শুনিবলৈ ভাল বা পঢ়িবলে ভাল এইবিলাক আৰু কবিতা আজিকালি ডেকাচামে যিবিলাক কবিতা ওলায় আগৰ তুলনাত বহুত পাৰ্থক্য থকা আছে বুলি মই ভাবোঁ পাৰ্থক্য এইকাৰণে আছে আগত যিবিলাক মানে কবিতা লিখিছিল কবিতাৰ শব্দবিলাক ইমান ধুনীয়া আছিল মানে সেই শব্দবিলাক আন এজনে লিখিলে আন কোনেও সেই শব্দবিলাক ক'ত পাইছে এই শব্দটো মানে তেখেতে বিচাৰি নাপাব এনেকুৱা কিছুমান কবিতা লিখিছিল কিছুমান স্বনামধন্য ব্যক্তিয়ে ৰঘুনাথ চৌধুৰী হওক বা আন কোনোবা হওক তেনেকুৱা তেওঁলোকৰ কবিতাবিলাক ইমান ধুনীয়া আছিল তেওঁলোকৰ কবিতা আমি যেতিয়া পঢ়ি আছিলোঁ স্কুলত তেওঁলোকৰ কবিতা আমাৰ পাঠটো আছিল অসমীয়া পাঠ্যপুথিতো আমি পঢ়িবলৈ পাইছিলোঁ ৰঘুনাথ চৌধুৰীৰ কবিতাবিলাক তেনেকে বহুত কবিতা আজিও আজিও চাকে স্কুলৰ পাঠ্যপুথিত তেওঁলোকৰ কবিতা সন্নিৱিষ্ট হৈ আছে আৰু যিবিলাকৰ আছে স্কুলত সন্নিৱিষ্ট হৈ তেওঁলোকৰ কবিতাবিলাকেও আজিৰ দিনত ভাল সকলোৱে আপ্লুত কৰে আৰু সকলোৱে নিজৰ জীৱনত বহুত কিবা কিবি শিকাই যায় কবিতাৰ যোগেদি বহুত মানুহক মানে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি গান বা এটা কাহিনী যোগেৰে যিখিনি ভাৱ প্ৰকাশ কৰিব পাৰি এই কবিতাৰ যোগেদিয়ে বহুত ভাৱ প্ৰকাশ কৰিব পাৰি জীৱনত কবিতাই বহুত প্ৰভাৱ প্ৰভাৱ পেলাই যায় কবিতাৰ কবিতাৰ মানদণ্ড বহুত ভাল হোৱা উচিত আৰু কিছুমান থলুৱা শব্দ ব্যৱহাৰ ব্যৱহাৰ কৰাতকে কিছুমান যদি মানুহে যদি মানে অধ্যয়ন কৰি যদি ভাল শব্দ আহৰণ কৰি সেইবিলাক যদি কবিতা আকাৰে প্ৰস্তুত কৰে বা তেনেকুৱা এটা মধুৰ ৰস আনিব পাৰে সেই শব্দৰ যোগেদি কবিতাত তেতিয়া মই ভাবোঁ বহুত বেছি ভাল উন্নত হ'ব আৰু কবিতাই কবিতাই কথা কয় বুলি কথা এষাৰ আছে কবিতাই কথা কয় অঁ কবিতাই কথা কয় আৰু কবিতাত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰে সকলোৱে জীৱনত বহুত প্ৰভাৱ পেলায় কবিতাই ময়ো লিখোঁ কবিতা কবিতা লিখি এটা লিখিব গ'লে বহুত অধ্যয়নৰ প্ৰয়োজন আৰু সেই অধ্যয়ন আপুনি বহুত বিভিন্ন ধৰণৰ উপন্যাস বা গল্প যেনেকে পঢ়িলে শব্দৰ ভাণ্ডাৰটো আৰু কটকটীয়া হ'ব বুলি মই ভাবোঁ আৰু ময়ো তেনেকুৱা শব্দৰ শব্দ নাথাকিলে কেতিয়াও কবিতা এটা সম্পূৰ্ণ নহয় শব্দৰ ভাল শব্দৰ যেতিয়া তাত সন্নিবিষ্ট কৰা হ'ব সেই কবিতাটো পঢ়ি পেলাই আবৃত্তি কৰি পেলাই বহুত মানে ভাল এটা মানুহক মানুহৰ সন্মুখত উপস্থাপন কৰিব পাৰি আৰু তেনেকে কবিতা আজিকালি হিৰুদাৰ কবিতা যেনেকে জুবিন গাৰ্গ ডাঙৰীয়াই তেনেকে গান কবিতাত কবিতাৰ যোগেদি গান সৃষ্টি কৰিছে তেওঁৰ তেখেতে লিখা কবিতা কবিতা কিছুমান জুবিন গাৰ্গ ডাঙৰীয়াই গান হিচাপে উলিয়াই দিছে আৰু সেই কবিতাবিলাক আমি গান হিচাপে শুনি আছোঁ বা বহুতেই শুনি আছে তেনেকে এটা কবিতাৰ যোগেদি এটা গানো হ'ব পাৰে সেই লিখা শৈলীটো তেনেকুৱা হ'ব লাগিব গানৰ শৈলীত ধৰণৰে হ'ব লাগিব গান এটা কবিতাৰ মাজত বেছি পাৰ্থক্য নাথাকে গান যেনেকে শব্দৰে প্ৰয়োজন ভাল শব্দৰ প্ৰয়োজন বা কিছুমান চন্দৰ প্ৰয়োজন কবিতা এটা চন্দ নিমিলিলেও হৈ যায় চন্দ মিলিব লাগিব বুলি কথা নাই গান এটাটো কেতিয়াবা আজিকালি নিমিলে তেনেকে কিন্তু কবিতাত চন্দ মিলিলে যেতিয়া শুৱলা হয় শুনিব আৰু সেইটো গান হিচাপে বনোৱাত সুবিধাও হয় আৰু এই কবিতা লিখা শৈলীটো সদায় অন্যতম বুলি মই ভাবোঁ কবিতা লিখিলে মানুহৰ যেতিয়া লিখিব মানুহ এজনে কবিতা তেতিয়া মানুহৰ মনটো মানে বহুত চাফা হৈ থাকিব লাগিব চাফা হৈ থাকিলে তেতিয়া মানুহৰ নানান ধৰণৰ বিভিন্ন চিন্তা কুকৰ্মৰ চিন্তা এইবিলাক কেতিয়াও নাথাকে যেতিয়া মানুহে হ'ব যেতিয়া কবিতা বা গান তেনেকুৱা কাহিনী তেনেকুৱা লিখাৰ লিখিব ধৰিব তেতিয়া কোনো ধৰণৰ এই মানে মানুহৰ মূৰত দুচক্ৰ চিন্তা তেনেকুৱা দুষ্ট চিন্তা এইবিলাক নাহিব কেতিয়াও মনত এইবিলাক নাহিলে মানুহৰ জীৱনটো চলাত বহুত সহায় হ'ব আৰু তেনেকে জীৱনটো চলি যাব বুলি মই ভাবোঁ জীৱনটোত চলাব লাগিলে এই গান কবিতা কাহিনী এইবিলাক সদায় প্ৰয়োজন হৈ থাকিব